তিনি জুলাই দুহেজাৰ তেৰ বাৰ ডিচেম্বৰ দুহেজাৰ এক চৌব্বিছ মাৰ্চ দুহেজাৰ দহ একৈছ ছেপ্টেম্বৰ ঊনৈছশ নিৰান্নব্বৈ আৰু পাঁচ জানুৱাৰী দুহেজাৰ ছয়